অঁ অঁ কোনে ক'লা বাৰু অঁ কোৱাচোন ভালেই ভালেই তোমাৰ ভাল অঁ বিয়া এতিয়ালৈকে ডেট লোৱা হোৱা নাই বহাগতে হ'ব চাগৈ অঁ কোৱাচোন অঁ উৎসৱ মানে লখিমপুৰতটো এইফালে ফাটৰ বিহু ঐতিহ্যমণ্ডিত সেইটোতো জানাই চাগৈ তাত যাব পাৰা তাত খুব ভাল হয় দেই অনুষ্ঠানটো তিনিদিনীয়াকৈ পাতে ঢকুৱাখানাত বিভিন্ন ঠাইৰ পৰা আহে আৰু মানুহ ধৰা বহুত দূৰ বিহু হয় তোমাৰ গোটেই জাতি জনগোষ্ঠী অসমৰ যিমান জাতি জনগোষ্ঠী আছে চবৰে বিহু তাত হয় মিচিংসকলৰো বিহু নাচ হয় তাৰ পিছত আমাৰ গছৰ তলৰ বিহু যিখিনি ধৰা ঐতিহাসিক আগৰ যিখিনি আমাৰ পুৰণিকলীয়া বিহুৰ যিখিনি হেৰি গছৰ তলত বিহু মৰা যি পৰম্পৰা সেইবিলাক মানে তাত সেই পুৰণিকলীয়া পৰম্পৰাবিলাক ধৰি ৰখাৰ চেষ্টা কৰা হৈছে আৰু তেনেকৈয়ে তাত পতা হয় আৰু বজাৰ সমাৰো তাত খুব এইবিলাক ধৰা ৰিহা চিহা গামোচা চামোচা সেনেকুৱা আকৌ মনি চনি এইবিলাক ধৰা সেইবিলাকো বিভিন্ন মানে আজিকালিতো বহুত বেলেগ বেলেগ দোকানো হয় কাপোৰৰ দোকান পাবা মুগা কাপোৰৰ দোকান সেইবিলাক মানে সেইটো চাইডৰ আৰু ঢকুৱাখানা আৰু মুগাৰ লগত বিখ্যাত তাত ধৰা গোটেই পিয়'ৰ মুগা বস্তু গামোচা মুগাৰ চিট এইবিলাক মেখেলা চেখেলা এইবিলাক চব থাকে কিনো বুলি ক'লে কিনিবও পাৰা অঁ এতিয়া তোমাৰ ছুটি কেইদিন তুমি আছা ক'ত তেতিয়া অঁ অঁ অঁ অঁ আহিম কেতিয়া আহিম বুলি ক'লা অঁ অঁ কিমান দিনৰ কাৰণে আহিবা এতিয়া অঁ এমাহৰ কাৰণে ঠিকে আছে ইয়াতো ফুৰিব পৰাতো বহুত জেগা আছে এনেকৈ এতিয়া তুমি আহিলে ক'ত থাকিবা অঁ তাকে হেৰি এইফালে তোমাৰ নাৰায়ণপুৰত আছে কলাক্ষেত্ৰ মাধৱদেৱ কলাক্ষেত্ৰ এতিয়া বনোৱা বেছি দিন হোৱাই নাই সেইটোও চাবগৈ পাৰা খুব ধুনীয়াকৈ বনাইছে তাতে এই মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী সেয়া চাব পাৰা এনেকৈ সেইটোও এটা জেগা আছে তাৰ পিছত আকৌ তেনেকৈ থান বুলি ক'লে পদুমণি থানলৈ যাব পাৰা পদুমণি থানটো খুব মানি থান মানি থান তাত শৰাই চৰাইও আগবঢ়াই মানুহে শৰাই নিদিলেও কথা নাই ধূপ চাকি দিও আহিব পাৰা তেনেকৈ তালৈ যাব পাৰা আকৌ এখন আগলৈ অলপ সেই ঢকুৱাখানা ছাইডতে আছে এইফালে হেৰি আছে বাসুদেৱ থান আছে তাতো যাব পাৰা তাৰ পাছত আৰু তেনেকৈ তোমাৰ চাবলৈ গ'লে সেনে এই মঠ মন্দিৰ সেইবিলাকেই আছে আৰু দুৰ্গা মন্দিৰ গণেশ মন্দিৰ এইখিনি চেণ্টাৰতে আছে লখিমপুৰ টাউনতে আছে তাতো যাব পাৰা তাৰপৰা গোগামুখতো আকৌ এটা মন্দিৰ আছে এইটো দেখিছানে নাই দেখা জানো বনোৱা বছৰ হ'ল বাৰু গৈছানে নাই অঁ গোগামুখৰ চেণ্টাৰতে আছে এটা মন্দিৰ এটা আছে তাতো যাব পাৰা আকৌ তেনেকৈ আৰু কি আৰু কেনেকুৱা ধৰ্মীয় অনুষ্ঠানলৈ যাবা নেকি অঁ এনেকৈ এতিয়া এতিয়াতো এমাহৰ ছুটী আহিলে তুমি একো নাপাবা নাপাবা মানে এতিয়া সেই নামঘৰবিলাকত যাব পাৰা ভাগৱত পাঠ হয় দেওবাৰে দেওবাৰে তাতো ভতক সেৱা কৰিবগৈ পাৰা

এইফালে আকৌ এতিয়া নতুনকৈ এটা হাঁ হাঁ কি ক'লা ফাটৰ বিহুলৈ মই যোৱা প্লেনিং এটা বনাই আছো তাকে এতিয়া হয়নে নহয় ক'ব পৰা নাই বিয়াখনো আহি আছে যে আগত তাৰ পিছত এতিয়া বিয়াৰো ডেটটো ফিক্স হোৱা নাই বহাগত পৰিলে আকৌ এতিয়া ফাটৰ বিহুলৈ যাব পৰা নহ'বই চাগৈ এয়া আৰু যা যোগাৰ কৰিবলৈ আছে অকলৰীয়া মানুহ জানাই নহয় আৰু চব নিজেই কৰিব লাগিব সেইকাৰণে তাৰ পিছত এইফালে আৰু এটা অনুষ্ঠান আছে পায় এই ইয়াতে তোমাৰ লখিমপুৰ টাউনৰপৰা তোমাৰ সোমাব লাগে লাহনগাঁও বুলি কয় তাতে এজননেী মানুহ এজনে খুব ধুনীয়া মানে ঘৰতে এটা টুৰিষ্ট চেণ্টাৰ নিচিনাকৈ বনাইছে এটা গ্ৰাম্যানুভূতি বুলি নিজৰ ঘৰতে বনাইছে আৰু তাত তোমাৰ একদম পুৰণি দিনৰ ধৰা ৰেডিঅ' চাইকেল স্কুটাৰ আৰু ধৰা বানকাঁহী বানবটি এনেকুৱা সংগ্ৰাহালয়ো আছে তেওঁৰ তাৰ পিছত তাতে ৰেষ্টুৰেণ্ট টাইপৰো মানে খানা চানাও অৰ্ডাৰ কৰিব পৰা হয় তাৰ পিছত তেওঁ আকৌ এনেকুৱা ঔটেঙা গছ এজোপা মানে নিজৰ বাৰীতে সাজিছে আৰু দেই তেওঁ খুব মানে সেইটো এটা হেৰি লৈ সাজিছে ঔটেঙা গছত তোমাৰ চাংঘৰ বনাইছে তাৰপৰা সেইটো এটা চাবলগীয়া বস্তু দেই মানে তাত খুব ফটো দেখি থাকোঁ আৰু ফেচবুকত তেখেতক তুমি চিনি পাবও পাৰা দেই মানে ফেচবুকত খুব এক্টিভ থাকে মানুহজন এই দীকপল লাহন বুলি আছে ফেচবুকত তেখেতে খুব ধুনীয়া অনুষ্ঠান এটা কৰিছে ফটো চ্বটো চাব পাৰা মানে এনেকৈ আৰু খুব ভাল আৰু মই গৈছোঁ দুই তিনিবাৰমান গৈছোঁ খুব ভাল লাগে মানে গৈ ধৰা একদম শান্তি নিজান পৰিৱেশ এটা মানে বৰ ভাল লাগে তাতো যাওঁ বুলি ক'লে বোলে অলপ আবেলি সময়ত এনেই টাইমটো স্পেণ্ড কৰোঁ বুলি ক'লে তাতো যাব পাৰা ধুনীয়াকৈ তেওঁ খানা চানাও ধুনীয়া কোৱাচোন অঁ অঁ অঁ ঠিক আছে বাৰু তেতিয়া গাড়ী এখনেই ল'ব লাগিব তোমালোক দুজনহে যাবা ন অঁ মই গ'লেতো আমাৰ হেৰি তোমাৰ ভিনদেউকো লৈ যাব লাগিব তাকে যদি মিলাওঁ চাৰিজনে অঁ চাৰিজনে মিলাই মেলি সৰু গাড়ী এখন লৈয়ে গুচি যাব লাগিব আৰু তেতিয়া থাকিবলৈতো নহ'বাৰ ঘূৰি আহিব লাগিব ঘূৰি আহিবলৈ গ'লে তোমাৰ জানানে একেবাৰে শেষৰ দিনা যাব লাগিব মানে শেষৰ দিনা তোমাৰ প্ৰচেছনো থাকে আৰু হেৰি ভাল লাগে আৰু শেষৰ দিনা চাই মেলি অঁ সেইটো কাৰণে অঁ ঠিক আছে বাৰু মিলাই ল'ম

তাৰপৰা বাকী তোমালোকৰ ভালেই আৰু ন অঁ অঁ তুমি তাতে কিবা কৰি আছা নে কি অঁ সিও তাতে কিবা কৰি আছে ন অঁ অঁ ঠিকে আছে বাৰু